ভাৰতবৰ্ষৰ জনগণে বৰ্তমান সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু সেই প্ৰত্যাহ্বানবিলাকৰ সমাধানৰ বাবে চৰকাৰে বিশেষভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ প্ৰথমে যদি চাওঁ আমি ভাৰতৰ পৰিবহন ব্যৱস্থাক লৈ তেনেহ'লে আমি দেখা পাম যে ভাৰতৰ বিভিন্ন ৰাজ্যত চৰকাৰে বিভিন্ন ধৰণৰ পৰিবহনৰ সু ব্যৱস্থাৰ বাবে চেষ্টা কৰি আছে এই ক্ষেত্ৰত প্ৰথমে আমি বাট পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া দেখিবলৈ পাওঁ বৰ্তমান বিভিন্ন ঠাইত যাতে সকলো যাত্ৰীৰ সুবিধা হয় বা সকলো জনতাৰ সুবিধাৰ বাবে চৰকাৰে বিশেষভাৱে বাট পথ নিৰ্মাণত ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে বিশেষভাৱে বিভিন্ন প্ৰকাৰৰ বা বিভিন্ন পৰিমাণৰ আৰ্থিক সাহাৰ্য্য চৰকাৰে মুকলাই দিয়া দেখিবলৈ পোৱা যায় দেশৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেই অৰ্থনৈতিক ব্যৱস্থাৰ বহু পৰিমাণে অৰ্থ অসমৰ বা ভাৰতৰ বিভিন্ন স্থানৰ ৰাজ্যসমূহৰ বাট পথ নিৰ্মাণৰ কাৰণে খৰচ কৰা দেখিবলৈ পোৱা যায় কিন্তু পৰিতাপৰ কথা যে এই বাট পথ নিৰ্মাণত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাত কিন্তু বহু সময়ত মধ্যভোগীসকলৰ কাৰণে বাট পথৰ সঠিক নিৰমাণৰ বাধাৰ সৃষ্টি হৈছে এই যেনে পথ নিৰ্মাণত প্ৰয়োজন হ'ব পৰা যিমানখিনি আৰ্থিক সাহাৰ্য্য প্ৰয়োজন বা যিখিনি অৰ্থৰ ব্যয় কৰাৰ প্ৰয়োজন সেই সকলোখিনি ব্যয় কৰাৰ ক্ষেত্ৰত মধ্যভোগীসকলে আত্মসাৎ কৰাৰ ফলত বহুসময়ত বাট পথসমূহ সম্পূৰ্ণৰূপে নিৰ্মাণ নোহোৱা দেখিবলৈ পোৱা যায় তাৰ ফলতে বাট পথবিলাক খুব কম দিনৰ ভিতৰত ভাগি ছিগি গৈছে আৰু ইয়াৰ ফলত পৰিবহন ব্যৱস্থাৰ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টিৰ ফলত বিভিন্ন সময়ত মানুহ দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰা দেখিবলৈ পোৱা যায় তাৰ বাবে পৰৱৰ্তী সময়ত চৰকাৰে আৰ্থিক সাহাৰ্য্যকে আদি কৰি চিকিৎসা ব্যৱস্থাতো বিভিন্ন ধৰণে সহায় কৰা দেখিবলৈ পোৱা যায় দ্বিতীয়তে আমি যদি চাওঁ সামৰিক দিশটোৰ প্ৰতি তেনেহ'লে দেখা পাওঁ যে ভাৰত এনে এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সন্মুখীন হৈছে বিভিন্ন ধৰণে সামৰিক যুদ্ধ বিগ্ৰহৰ সন্মুখত যাৰ ফলত বিভিন্ন সময়ত ভাৰতে প্ৰতিৰক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুতি ৰাখিবলগীয়া হয় সেয়েহে এই সামৰিক দিশৰ উন্নতিৰ কাৰণে বা সামৰিক প্ৰস্তুতিৰ কাৰণে ভাৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে যেনে ধৰক মাৰণাস্ত্ৰ বা বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহত প্ৰয়োজন হোৱা সা সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ চুক্তিও স্ৱাক্ষৰিত হৈছে যিখিনিয়ে ভাৰতক এখন সুৰক্ষা কৰি ৰাখিব পৰা ৰাষ্ট্ৰ হিচাপে বা জনতাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰখন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে তাৰপিছতো যদি চাওঁ আমি যে পৰিৱেশৰ দিশটোৰ প্ৰতি ভাৰত চৰকাৰে বৰ্তমান ভাৰতৰ বিভিন্ন দিশত বা বিভিন্ন সময়ত পৰিৱেশৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত বিভিন্ন নিয়ম বা আইন শৃংখলা সৃষ্টি কৰা হৈছে যাতে সকলো জনসাধাৰণে এই আইন শৃংখলাখিনি মানি চলে তাৰ বাবে বিভিন্ন মিটিং বা বিভিন্ন সভা বা সজাগতা সভাও

বাধাৰ সৃষ্টি হৈছে কাৰণ বহুতো জনতা দেখা পোৱা যায় যে বিনা কাৰণত জীৱ হত্যা কৰে বা বিনা কাৰণত পৰিৱেশৰ ক্ষতি কৰে আৰু এনে ক্ষতিৰ ফলতে ভাৰত চৰকাৰৰ যি কাৰ্যাৱলী এই কাৰ্যাৱলীত বাধাৰ সৃষ্টি হয় আৰু ইয়াৰ লগতে আমি নাৰীসকলৰ কথাও ক'ব পাৰোঁ ভাৰত চৰকাৰে আনকি ভাৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত নাৰীৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও বহু সময়ত কিছুমান মানুহৰ মানসিকতাৰ ফলত এই যেনে নাৰীয়ে পুৰুষৰ সমানে আগবাঢ়িব নোৱাৰে বা নাৰী কেৱল চাৰিবেৰৰ ভিতৰত হে থকাৰ যোগ্য এনেধৰণৰ মনোবৃত্তিৰ ফলস্বৰূপে নাৰীয়ে বৰ্তমান সময়ত পুৰুষৰ সমানেই বা এখন ৰা এখন ৰাষ্ট্ৰত থাকিব লগা স্বাধীনতা গ্ৰহণ কৰি সকলো দিশত আগবাঢ়িব পৰাত বিফল হৈছে যিকাৰণে ভাৰত চৰকাৰ বহু সময়ত ভাৰত চৰকাৰে এনে নাৰীৰ সুৰক্ষাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলগা হৈছে আমি দেখা পাওঁ যে নাৰী এতিয়াও সুৰক্ষিত নহয় এতিয়াও যদি নাৰী সন্ধিয়া সময়ত বা অকণমান নিৰিবিলি পৰিৱেশত ওলায় তেনেহ'লে নাৰীয়ে বিভিন্ন ধৰণৰ পুৰুষৰ কু চাৱনি বা পুৰুষৰ কিছুমান অপদস্থমূলক কাৰ্য্যৰ সন্মুখীন হয় গতিকে এনে ব্যৱস্থাৰো প্ৰতিকাৰৰ বাবে চৰকাৰে বিভিন্ন আইন গ্ৰহণ কৰিছে গতিকে এনে ব্যৱস্থাসমূহেও দেশৰ উন্নতিত বা চৰকাৰৰ যি সম্বোধন বা চৰকাৰৰ যি প্ৰত্যাহ্বান অনুসৰি কাৰ্যাৱলী সেই কাৰ্যাৱলীত সফল হ'ব বুলি আমি গ্ৰহণ কৰিব পাৰোঁ বা মত প্ৰকাশ কৰিব পাৰোঁ